আজিকালি যুৱ প্ৰজন্মই খেতি কৰিবলৈ বাদেই দিছে খেতি কৰাটো কোনো ধৰণৰ লাজৰ কথা নহয় খেতি কৰিলে নিজৰ লগতে নিজৰ পৰিয়ালো অৰ্থনৈতিকভাৱে লাভান্বিত হ'ব নিজৰ খেতি নিজৰ ঘৰতে যদি কৰে নিজৰ পচন্দৰ খেতি কৰিব পাৰিব নিজৰ শাক পাচলি খাই কোনো ধৰণৰ বেমাৰত নপৰিব আৰু আজিকালি বেছিভাগ বাহিৰা শাক পাচলিক মানুহবোৰে খাই আৰু সেইবোৰত ঔষধ দিয়া থাকে সেই গতিকে সেইবোৰ শাক পাচলি খাই তেওঁলোক বেমাৰত পৰিব ধৰিছে আৰু খেতি কৰি নিজৰ লগত স্বাস্থ্যৰ লগতে নিজৰ পৰিয়ালৰ লগতে আৰু নিজৰ অৰ্থনৈতিক অৱস্থাও লাভাম্বিত কৰিব পাৰিব আৰু এই খেতি কৰি লগৰ এজ দুই এজনক কোৱাৰ বাহিৰে আন বেলেগকো কওক আৰু তেওঁলোককো অৰ্থনৈতিকভাৱে লাভাম্বিত কৰিবলৈ চেষ্টা কৰক আৰু এই যুৱ প্ৰজন্মলৈ মোৰ এতিয়াও পৰামৰ্শ যেন লাজ নকৰি হাতে কামে নিজৰ খেতি বাতি কৰে